মোৰ কুকুৰা দুজনী মোৰ গাঁৱৰে খুইদৌ এগৰাকীৰ পৰা লোৱা হৈছিল কুকুৰা দুজনী ল'লোঁ আৰু মোৰ হাঁহ দুটা মোৰ গাঁৱৰে খুৰী খুৰী সম্বন্ধীয় খুৰী এজনী ঘৰৰ পৰাই ল'লোঁ লৈ মানে হাঁহকেইটা ৰাতিপুৱা দানা দিওঁ দি মানে বাহিৰলে উলিয়াই দিওঁ উলিয়াই দিয়া পিছত পুখুৰীত চৰে চৰি মেলি কুকুৰাকিজনী উলিয়াই দিওঁ কুকুৰাকিজনী উলিয়াই দিয়াৰ পিছত চাউল দিওঁ চাউল দিয়াৰ পিছত ইহঁতি চৰিবলে যায় সেনেকে দুদিনমান থকাৰ পাছত কুকুৰা কণী পাৰিলে কুকুৰা কণী দিয়াৰ পাছত কুকুৰাজনী উমনি দিলোঁ উমনি লওঁতে উমনি দিছোঁ আকৌ হাঁহজনীও ঠিক সেনেদৰে কণী পাৰিছে হাঁহজনীকো সেনেকে উমনি দিছোঁ উমনি দিয়াৰ পিছত কুকুৰা পোৱালি ওলালে হাঁহ পোৱালি ওলালে ওলোৱাৰ পিছত হাঁহৰ হাঁহ পোৱালি ডাঙৰ হ'ল হাঁহত দুজনীমান সঁচলে থৈ ইকিটা বেছি দিলোঁ বেছি দিয়া পইচাই মোৰ ল'ৰা ছোৱালীক পঢ়া ক্ষেত্ৰত খৰচ কৰিলোঁ মোৰ মানুহজনক অলপমান সহায় কৰিলোঁ পইচা সেনেকে দি মোৰ নিজৰ লাগতিয়াল বস্তুকিটা ল'লোঁ আকৌ হাঁহ কুকুৰাকেইটা বান্ধিবলৈ বুলি তাৰ সজা ল'লোঁ আকৌ গঁৰাল বনাবলৈ বুলি বাঁহ কিনিবলৈ পইচা দিছোঁ সেনেকৈ মোৰ ঘৰখন বহুতখন তাৰমানে অকমান লাভ হয় কুকুৰা পুহি নিজৰ নিজে অকমান স্বাৱলম্বী হ'ব পাৰিছোঁ কুকুৰা নিজে পুহি ঘৰতে ঘৰ এতিয়া কুকুৰা কেইজনী এতিয়াও দুজনী মানে কণী পাৰি আছে তিনিজনীয়ে উমনি লৈ আছে হাঁহে হাঁহে কণী পাৰি আছে আকৌ ঠিক সেনেদৰে কণী পৰা পিছত তেহেঁতকো উমনি দিম উমনি দি আকৌ পোৱালি উলিয়াম পোৱালি উলিয়াই সেনেকে সৰহ হয় ভাল ভালকেইটা সঁচলে বুলি থম থৈ কিনে ইকিটা বেছি মানে আকৌ তেহেঁতৰ দৰে আকৌ বেলেগ ৰাজহাঁহ বা বেলেগ খুইদৰ এঘৰত বেলেগ এটা সঁচৰ কুকুৰা আছে সেই সিহঁতৰ দৰে সেনেকে আকৌ কুকুৰা দুজনীমান ল'ম লৈ মানে আকৌ আকৌ সজা কিনিবলে পইচা দিম